হেল্ল' অঁ শইকীয়া এজেঞ্চি হয়নে অঁ হয় হয় বোলো হেৰি নহয় আপোনালোকৰ গাড়ীখনৰ বহুত প্ৰব্লেম পাইছোঁ মই দেখোন মাক বোলো মেডিকেল নিছিলোঁ আপোনালোকে গাড়ীখন চোৱা চিতা নকৰে নেকি বোলো ৰাস্তাতে পামচাৰ হৈ গ'ল এইফালে মাৰ এইফালে বেমাৰ অৱশ্যে তাতে এতিয়া স্পেয়াৰ টায়াৰো তোমালোকৰ যিটো আছে সেই টায়াৰো গোটেই ৰিং মানে সূতা ওলাই গৈছে হেৰি হৈ গৈছে আৰু ৰেঞ্চবিলাক ভালকৈ নাই ছিটবোৰ ফটা চিগা এনেকৈ ফটা চিগা চিট আৰু বেমাৰী নিবলৈ হ'লে দেখোন আধাতে ৰাস্তাতেই মৰিবগৈ এইফালে হৰ্ণো নাবাজে এতিয়া এনেকৈ গাড়ী ৰাখিছে আপোনালোক মই কমপ্লেইন কৰিছোঁ দেই আপোনালোকক গাড়ী অলপ ভালকৈ ৰাখিব আৰু হেৰি কৰিব সেইটো কাৰণে আপোনালোকক মই ফোন কৰিলোঁ